হেল্ল' প্ৰাঞ্জল ভালে আছোঁ আৰু তুমি ভালে আছা কাম এটা আছে আকৌ বাকী বাকী কাইলৈ এপাক ফুৰিবলৈ যাম বুলি ভাবিছোঁ তোমালোকৰ তালৈ ঘৰত ভালে আছা তোমালোকৰ অঁ কাইলৈ যাম বুলি ভাবিছিলোঁ অঁ ভাল হোটেল চোটেল আছে নেকি কেইদিনমান থকাকৈ যাম লগৰ এজন লৈ যাম অকলে অকলে যাব দিগদাৰ হ'ব অঁ অঁ

অঁ আমি ৰাতিপুৱা ওলাম নটামান বজাত নটামান বজাত ওলাম অঁ অঁ অঁ অঁ ফোন এটা কৰি দিম বাৰু অঁ অঁ অঁ ঠিক আছে অঁ অঁ